নিশ্চয় আমি আমি গোটৰ সৈতে গোট মানে আমাৰ ধৰি লওক সমাজ যুৱ সমাজ যুৱ সমাজৰ যিবিলাক ল'ৰা ছোৱালীসকলৰ লগত আমি যে দৌৰ মৰাত যোগদান কৰিছোঁ যিহেতু আমি মাৰাথান দৌৰৰ দৰে তেনেকুৱা দৌৰ আমি প্ৰতি বছৰে আমাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱৰ যি দেৱৰ যি ক্ৰীড়া দিৱস আৰু সেই আমাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয় আৰু সেইদিনাখন আমি হয়তো দৌৰ মাৰিছোঁ সেই দৌৰ এটা বৰ আমাৰ যিসকল গাঁৱৰ ল'ৰা ছোৱালীবিলাক আছে তেওঁলোকৰ লগত আমি সেই গোট হৈ আমি এই দৌৰ অনুষ্ঠিত কৰোঁ গতিকে অনুষ্ঠিত কৰি সেইদিনাখন খুব আনন্দদায়ক এটা অনুভৱ কৰোঁ যিহেতু আমি বহুজন আমাৰ লগৰ সমনীয়া বা ভাতৃ আৰু ল'ৰা ছাত্ৰ ছাত্ৰীসকলো এনেকুৱা ধৰণৰ সকলোৱে সন্মিলিতভাৱে আমি তাত দৌৰ প্ৰতিযোগিতাই পতা হয় আৰু সেই প্ৰতিযোগিতাবিলাকত আমি অংশগ্ৰহণ কৰি অংশগ্ৰহণ কৰোঁ আৰু সেই অংশগ্ৰহণ কৰি খুব ভাল লাগে যিটো আৰু সেইজন ব্যক্তি যিজন ব্যক্তি অসমৰ ক্ৰীড়া জগতলৈ যি অৰিহণা আগবঢ়াই গ'ল সেই ব্যক্তিজনক আমি সেই দিনটোতেই তেওঁলৈ আমি তেওঁক যথেষ্ট সন্মান

দিয়া হয় আৰু সেইখন সেইবাবে আমি সকলোৱে সেই অংশগ্ৰহণ কৰি আমাৰ উঠি অহা প্ৰজন্মক মই যাতে তেনেকৈ খেলা ধূলাৰ মাধ্যম অংশগ্ৰহণ কৰি তেখেতৰ সেই দিনটো খুব সুন্দৰভাৱে উদযাপন কৰিব পাৰে আমি তাৰে কামনা কৰোঁ আৰু আমি ঠিক তেনেকৈয়ে সকলোৰে মাজতে মিলাপ্ৰীতি এক সমন্বয় সম্প্ৰীতি এক বাৰ্তা প্ৰদান কৰিব পাৰোঁ সেই দিনটোতে গতিকে আমি আশা ৰাখিছোঁ অনাগত ভৱিষ্যতেও সেই তেনেকুৱা কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰি যাব পাৰিম বা কৰি যাবলৈ নিশ্চয় যত্ন কৰিম